অঁ হেল্ল' কওক অঁ হেল্ল' হয় কওকচোন

হয় হয় অঁ আপোনালোক কিমান আপোনালোক কিমানজনমান যাব অঁ অঁ আৰু হেৰি নহয় কথা এটা আপোনালোকে মাছ ধৰিব আপোনালোকে কিবা প্ৰতিযোগিতা হিচাপে ধৰিব নে কোনে কিমান উঠাব পাৰে নে এনেই পাব্লিচিটী কাৰণে এই নিউজত দিব বিচাৰিছে হয় হয় আপোনালোক অঁ অঁ কিমান সময়ত ওলাব অঁ ঠিক আছে হ'ব আপুনি মোক ফোন এটা কৰিব মই এইফালৰ পৰা ওলাই যাম আপোনালোকে গাড়ী লৈ আহিব ঠিক আছে আপোনালোকে মোক ফোন এটা কৰিব মই ওলাই যাম